অঁ অঁ হয় পানী দিয়ে দিয়াতো হেৰি ৰাতিপুৱা দিয়ে ল'ৰা ছোৱালীকেইটা স্কুললৈ উলিয়াব পঠিয়াব পাৰোঁ অঁ পানী তেনেকৈ টাইমত আমাৰ ইমান নিদিয়ে আগতে পিছবেলা দিয়ে মানে কমকৈ দিয়ে আৰু কমপ্লেইন দিয়া হয় আকৌ একেই হয় পানী আগবেলা দিয়াতটো চফা আহে পিছবিলা দিয়াটো ইমান চফা নহয় কমিটিক জনোৱা হৈছে কমিটিবোৰ সেই দুদিনমান চফাকৈ দিয়ে আকৌ দুদিনমানৰ পিছত আকৌ একেই হয় কমপ্লেইন দিয়া হয় হ'লও কি হয় নহয় অঁ হয় নেকি অঁ অঁ হয় নেকি অঁ অঁ অসুবিধা মানে পানীটো বেছি অসুবিধা হয় আমাৰ ইয়াত

পানীটো মানে পানীত অসুস্থ অঁ খজুৱতি হৈছে পানীখিনিৰপৰা আকৌ উফি চুফি হৈছে গা ধুলে মূৰ চুৰবোৰ বেছি খজুৱাই গা খজুৱাই কেনেধৰণৰ হৈছে কমপ্লেইন দিয়া হয় হ'লেও কি কৰিব আৰু অঁ হয় অঁ হয় হয় হয় হয় হয় নেকি অঁ অঁ সময় মতে চাফা পানী এই পালে ভালেই পাওঁ আমি পানীটো সৰহকৈ পালে আমাৰ নহ'লে বৰ দিগদাৰ এইবোৰ ওখ অঞ্চলটো ওখ নহয় পানী কাৰণে আমাৰ বৰ দিগদাৰ হয় পুখুৰী পানীত নাথাকে নাদ খান্দিলে পানী নাথাকে আমাৰ ৱাটাৰ চাপ্লাই পানীকণৰ লগতেই আমি চিন্তা কৰি থাকোঁ পাম পামকৈ তাক নাপালে আমাৰ বহুত দিগদাৰ হয় অঁ অঁ অঁ অঁ হয় পানীয়ে মানুহৰ প্ৰাণ নহয় জানো অঁ অঁ অঁ অঁ অঁ হয় হয় অঁ হয় অঁ অঁ হয় হয় নেকি অঁ অঁ আমি সেইবিলাক নাজানোৱেই নহয় গাঁৱৰ মানুহ অঁ অঁ কৰিম তেতিয়াহ'লে এইবাৰ তুমি জনাই দিলে যদি ভালেই পালোঁ আৰু জনাই দিছে আমি দিয়াহ'লে এইটোকে কাম কৰিম আৰু দৰখাস্ত লিখি পঞ্চায়ততে দিম আৰু অঁ এনেই জনাই আৰু কমিটিয়েহে জনাই আমাৰ তেনেকৈ পঞ্চায়তত একশ্যন লোৱা নাই অঁ মৃত্যুমুখত পৰা নাই এতিয়ালৈকে হ'লেও ভৱিষ্যতে ক'ব নোৱাৰি নহয় আমাৰ গাঁৱলীয়া মানুহবোৰ বৰ অজলা নহয় আমিও অজলা কিনো কৰিম আৰু এতিয়া

হয় হয় অঁ জীয়াই থকাটো টান হ'ব গৰু ছাগলীকো পানী মানুহকো লাগে পানীকণেই মেইন আৰু অঁ হ'ব হ'ব ছাৰ হ'ব ল'ম অঁ অঁ পঞ্চায়তত জনাব লাগিব এইবাৰ